মই দহ দিনমানৰ আগত এখন বেডশ্ৱীট লৈছিলোঁ বেডশ্ৱিটখন খুব কাপোৰটো খুব কোমল হয় আৰু কাপোৰটো ৰং যোৱা নাই বেডশ্ৱীটখন ব্য়ৱহাৰ কৰি মই খুব ভাল পাইছোঁ